অঁ চুমিত্ৰা বাইদউ হয়নে অঁ এই মই ৰবিনা সোণোৱাল ধেমাজি জিলাৰ এই মজুমাৰ পৰা কৈছোঁ পানী চিঙা সেই তাৰপৰা কৈছোঁ অঁ এই এইকাৰণে কৰিলোঁ যে আমাৰ ইয়াতে আগৰ আজি কেইবছৰমান আগতে দলং এখন বনাইছিল দলংখন মানে বৰ ভাল নহয় অৱস্থাটো ভাল নাই দেখা অলপ ভাঙো ভাঙো অৱস্থা হৈছে এইটো কাৰণে তাৰ আগতে ঠিক ঠাক কৰোঁ বুলি ভাবিছোঁ এইটো কাৰণে আপোনাক সহায় বিচাৰিছোঁ হয় হয় হয় হয় অঁ অঁ অঁ দলংখন মানে বৰ দুৰ্বল দলংখন মানে দুৰ্বল এতিয়ালৈকে ভাঙো ভাঙো অৱস্থা ভঙাৰ আগতে তাৰ আগতে বোলো ঠিক ঠাক কৰোঁ বুলি এইটো কাৰণে মই আপোনাক কল কৰিলোঁ আপুনি কি পাৰে সহায় কৰিবচোন দেই অঁ ঠিক আছে আমাৰ ইয়াতে আগত মানুহ কেইজনমান দি পেলাই মিটিং এখন দিব লাগিব দি মেলি পেলাই চাই যাবহিচোন অঁ ঠিক আছে ঠিক আছে হ'ব দিয়ক তেতিয়াহ'লে অঁ অঁ